হেল্ল' অঁ মই এই ঘৰতে আছোঁ আৰু এটা জেগাত যাবলৈ আছে মোৰ এতিয়া অঁ এই মই এতিয়া বৰুৱানী ঘৰত

তাৰপিছত ঘৰত আহি যাম

অঁ অঁ অঁ

অঁ

অঁ এডভান্স তেওঁলোকে দিয়ে দিয়ে

মই এতিয়া শইকীয়ানী ঘৰৰ পৰা অহাৰ পিছতহে পাৰিম বৰুৱানী ঘৰত নোৱাৰিম কিন্তু বৰুৱানী ঘৰত ল'ৰা আছে যে সৰু ল'ৰা তেওঁলোকৰ ঘৰত এৰিব নোৱাৰিম

এইটো

অঁ এতিয়া অলপ কাৰোবাক কাৰোবাক সুধিব লাগিব বাৰু শইকীয়ানী ঘৰতে এই ইহঁতৰ ঘৰৰ পৰা বৰুৱানী ঘৰৰ পৰা গৈ পেলাই দুটা বজাত তাত যাওঁতো ইহঁতৰ কামবোৰ মানে যি ল'ৰা ছোৱালীবোৰ ইস্কুলত পঢ়ে আনিব নালাগে বাইদেউটো যায় যে সেইয়ে মই ঘৰত থাকি দিব লাগে ঘৰত থাকি আকৌ সিহঁতক তাৰ পিছত নাই নাই নকৰে সিহঁতে ঘৰতে থাকে দুটা আছে কেঁচুৱা

অঁ এটা থৈ যায় এটা লৈ আহে সেইটো অ' অঁ অঁ মই ভালকৈ বনাওঁ মানে সিজাই মেলি বনাওঁ আৰু ভাল হয় বেয়া হয় নাজানো নহয় মইতো নাখাওঁ ন বনাই থৈ গুচি আহোঁ খাওঁ চাহ তাহ খাওঁ তাহাঁতৰ ঘৰত মোৰ সময় নিমিলে এতিয়া বৰুৱানী ঘৰত খাই যাম তাত তাত কাম কৰিম আৰু তাৰপিছত অলপ সময় ৰখি দিম ৰখি দিয়ে আৰু চাহ তাহ খাই আৰু ঘৰতেই ভাত ৰাতি খাম এই মোৰ ছোৱালী দুটা ল'ৰা এটা এইকেইটা ডাঙৰ হ'ল এতিয়া নাই ইস্কুল এৰিছে আৰু

নাই নাই কাম বা নাযায় এনেকি গাঁৱলীয়া কামেই কৰোঁ

ইহঁতৰ ঘৰত মোক চাৰি হেজাৰকে দিয়ে ইহঁতৰ ঘৰত দিয়ে তিনি হাজাৰ কাম কি কি বুলি নহয় মানে চব মানে দহটাৰ পৰা মই যিমান খিনি পাৰো কৰি যাওঁ যি ওলাই কাম সেইদিনা কি কি বুলি মানে তাত নাই আৰু চব এফালৰ পৰা কৰি

অঁ তেনেকে বিশ্বাসী মানুহ লাগিব ন

অঁ অঁ পইচাটো কথাটো নহয় মানুহৰ এই পইচা মানে কি বৰুৱানীহঁতেতো মোক বেয়া নাপায় ন বৰুৱানীহঁতে মোক বিশ্বাস কৰে মই আকৌ তেওঁলোকক এৰি আহিবলে বেয়া লাগিছে তাৰ পাছত শইকীয়ানীৰ অঁ শইকীয়ানীৰটো নোৱাৰি দুটা কেঁচুৱা আছে এটা স্কুল নিয়ে এটা সৰুটো থৈ যায় মোৰ লগত দুটা চম্ভালিব নোৱাৰে ছাৰ অহালৈকে মই থাকিয়েই দিওঁ তাৰপিছত মই গুছি আহোঁ তাহঁতৰ ঘৰততো মই ছাৰ ছাৰ নাই মোৰ গৈয়ে থাকোঁ মই মাহটোত পইচা এই বাচ্ছাকেইটা সৰু হৈ আছিলে বৰুৱানী ঘৰত আৰু শইকীয়ানী ঘৰত আজি প্ৰায় ডেৰ বছৰমান হ'ল চাগে

অঁ মই বিশ্বাসী মানুহ বুলি কাক বিচাৰি দিম চবটো মানুহ ভাল বুলিয়ে বিচাৰি দিম পিছত বেয়া ওলাই যাব ন

অঁ

অঁ

অঁ

অঁ নকওঁ নকওঁ

সেইটোৱে কথা আৰু মই বাৰু কেতিয়াবা আপোনাৰ অসুবিধা হ'লে জনাব মই তাত ছুটী লৈ আহি কৰি দিম অঁ হ'ব মোৰ তাতো বেয়া পোৱা নাই যে তাত মই বেয়া পোৱা নাই যে অঁ ব্যৱহাৰো ভাল পইচাটো ডাঙৰ কথা নহয় মানুহৰ ব্যৱহাৰটোৱে মেইন

অঁ অঁ দিম বাৰু চাম বাৰু কোন কোন যায় মই সোধো অঁ ওলাইছোঁ আৰু অঁ অঁ অঁ

ইয়াত শেষ হ'লে তালৈ যামগৈ অঁ অঁ অঁ অঁ অঁ অঁ তেতিয়াহ'লে ৰাখক